দিল্লীলৈ এবাৰ গৈছোঁ যিহেতু আমি মাজুলীৰ হয় মাজুলী ফেৰী পাৰ হ'বলগীয়া হয় ডেৰ ঘণ্টীয়া ফেৰী পাৰ হৈছোঁ ফেৰী পাৰ হওঁতেনে যথেষ্ট আমনি লাগে আৰু ফেৰী পাৰ হৈ আমি গ'লোঁ গৈ পাই ট্ৰেইনত উঠিলোঁ ট্ৰেইনত গ'লোঁ ট্ৰেইনত গৈ লেট্ৰিন কৰিব নোৱাৰি প্ৰস্ৰাৱ কৰিব নোৱাৰি পূৰা মানে লেতেৰা হয় খোৱা বোৱা ভাল নহয় আমি ঘৰৰ পৰাই বনাই মেলি নিছোঁ ঘৰৰ খানা চানাবিলাক খাইছোঁ

আৰু থাকি ভালেই লাগিলে ৰুমত তাৰপৰা আমি প্লেনত যাত্ৰা কৰিলোঁ প্লেনত প্ৰথমবাৰ যিহেতু উঠিম ন' ভাল লাগিছে আৰু প্লেনত মই খিৰিকী কাণতে বহিছোঁ মাহঁত ইফালে বহিছে মই এইফালে অচিনাকি মানুহৰ লগত বহিছোঁ যেনিবাকে অলপ মানুহজন ঠিকেই আছে ভালেই বাৰু বেয়া নহয় যিহেতু প্ৰথমবাৰ প্লেনত উঠিছোঁ ন' খিৰিকী কাণত বহিছোঁ ভয় ভয় লাগিছে পৰি যামনি পৰি যামনি এই নিচিনা লাগিছে আৰু ভাল লাগিছে আৰু এনেকৈ আ মোৰ মানে পূৰা ভয় লাগিছে আৰু প্ৰথম উঠিছোঁ ন' বহুত ভয় লাগিছে আৰু তললৈ চালে মানে পূৰা মূৰ চূৰ ঘূৰাই যোৱাৰ নিচিনা লাগে একদম বহুত ভাল লাগিছে মানে প্ৰথম উঠিছোঁ ভয় লাগিলেও মানে ভাল লাগিছে আৰু মানে উঠি তাৰপৰা গৈ মেলি আমি এনেৈ গৈ আছোঁ আৰু মানে মানুহজনে কথা চথা সুধিছে আৰু মোক ক'ত তোমাৰ ঘৰ ক'ত নাম কি এনেই সুধিছে মোৰ ভয়ো লাগিছে কৈ আছোঁ যেনিবাকে ভয় লাগিছে যদিও অচিনাকী যিহেতু অচিনাকী মানুহ ন' ভাল লাগিছে আৰু উঠি মেলি মাহঁত ইটো চাইডে বহিছে যেনিবা মই এইটো চাইডে বহিছোঁ আ প্লেনত খাব মেলিব দিছে ন' ভাল লাগিছে কিন্তু বহুত ধুনীয়া দিছে খাবলৈ মেলিবলৈ পূৰা একদম ভাল লাগিলে একদম গুৱাহাটী গৈ গুৱাহাটী দিল্লী গ'লোঁ আ প্ৰথমে দিল্লী গৈছোঁ আৰু ভাল লাগিছে পে ট্ৰেইনত উঠিলোঁ আ ট্ৰেইনত যাব পালোঁ ট্ৰেইনত গৈ পোৱা নাছিলোঁ ট্ৰেইনত গ'লোঁ প্লেনত প্ৰথমবাৰ গৈছোঁ প্লেনত ভাল লাগিলে বহুত ভাল লাগিলে প্লেনত উঠি একদম তলৰ মানে ওপৰৰ পৰা তললৈ চাইছোঁ যেতিয়া ভাল লাগিছে আৰু বহুত ভাল লাগিছে প্লেনত উঠি একদম ভাল লাগিলে